শৈশৱকালত মানে যেতিয়া বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া মানে মই মই ক্লাছ টুত পাইছোঁ তেতিয়াই মানে মোৰ দেউতা ঢুকাইছিলে দেউতা ঢুকাওঁতে আৰু তাৰ পিছৰ পৰা মানে মই স্কুল যাওঁ স্কুল এব এমাহমান হৈ গ'ল আৰু দেউতা ঢুকোৱা তাৰ পৰা স্কুল যাওঁ স্কুলৰ পৰা আকৌ ঘূৰি আহোঁ আকৌ মা গৈ লগত বহি থাকিব লাগে একজাম হ'লে আকৌ মা থাকিলে একজাম দিওঁ আৰু মা গুচি আহিলে আকৌ লগতে গুচি আহোঁ কান্দি কান্দি তাৰপিছত আৰু আকৌ যেতিয়াই ক্লাছো থাকে তেতিয়া মা বহি থাকিব লাগে মা গুচি আহিলে আকৌ লগত গুচি আহোঁ তেনেকৈ তেনেকৈ মানে স্কুল মানে পাৰ কৰিলো আৰু এবছৰমান পাৰ কৰাৰ পিছত আৰু দাদাও মোৰ লগতে মো একেখন স্কুলতে পঢ়িছিলোঁ আপোনাৰ ছিৱ্ছা শিৱসাগৰ দুই নং টাউন প্ৰাথমিক বালিকা বিদ্যালয় দাদা মোৰ দুবছৰ ডিফাৰেঞ্চ আছিলে দাদা মই লগতে স্কুল যাওঁ তাৰপাছত আকৌ মোৰ এই বেমাৰটো আকৌ লাগিলে দাদা দাৰ ওচৰত লাগিলে দাদাও ধৰক তেনেকুৱা কৰিব ধৰিলে স্কুল যায় আকৌ স্কুলৰ পৰা গুচি আহে মোক বেগটো দি থৈ আকৌ মই দুটা দুটা বেগ লৈ ঘৰত আহোঁ তেনেকৈয়ে মানে ক'তো স্কুলৰ পৰা মানে ক'তো এনেকে মানে যোৱা হোৱাই নাছিলে মানে ভ্ৰমণ কৰা হোৱাই নাছিলে তথাপিতো আমি যাওঁ আমাৰ শিৱসাগৰতে আছে ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ তেনেকৈয়ে আমি মানে স্কুল গোটেই ফ্ৰেণ্ডখিনি যাওঁ পিকনিক খাবলৈ যাওঁ তেতিয়া মানে মাও যায় দাদা মই এনেকৈ ফেমিলি যায় আৰু এনেকৈ লগত গৈ তেনেকে পিকনিক খাওঁ এনেও কিবাকিবি বনাবলৈ লৈ যাওঁ তেতিয়াই আৰু তাতে মানে এনেও হেৰি ড্ৰেছ পাতি লি যাওঁ কোনোবা হ'ব দৰা কোনোবা হ'ব কইনা তেনেকুৱা তেনেকুৱাই মানে আৰু স্কুলৰ মানে বিদ্যালয়ততো তেনেকুৱাই হ'ল যেতিয়া মহাবিদ্যালয়লৈ গ'লোঁ লগালোঁ মই মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক পাছ কৰি আপোনাৰ ফাৰ্ষ্ট ইয়াৰত লগালোঁ ছিৱচছাগৰ গাৰ্লছ কলেজ গাৰ্লছ কলেজৰ পৰাই মই হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি থকা অৱস্থাতে আৰু তাৰ শিৱসাগৰ গাৰ্লছ কলেজৰ পৰাই আপোনাৰ গৈছিলোঁ এদিন আমাৰ পিকনিক গৈছিলোঁ যে দিচাংমুখ দিচাংমুখৰ পৰা দিচাংমুখত বাৰু ইমান স্মৃতি নাই তেনেকুৱা গ'লোঁ খালোঁ আহিলোঁ তেনেকুৱাই আৰু তাৰপিছত আমি নেক্সট পিকনিক চিজন এতিয়া যেতিয়া হ'ল ছেকেণ্ড ইয়াৰত তেতিয়া আমি গৈছিলোঁ আপোনাৰ হেৰি কমলাবাৰী গেলেকী ফালে আছে শিৱসাগৰ গেলেকী ছাইডত আছে এখন মানে পিকনিক প্লেচে হয় তাত গৈছিলোঁ কমলাবাৰী কমলাবাৰীলৈ যাওঁতে আপোনাৰ তেতিয়া আৰু গোটেই ফ্ৰেণ্ডবিলাক গৈছোঁ আৰু লগৰ ল'ৰা ছোৱালী ছাৰ বাইদেউ চব গৈছোঁ আৰু স্কুলৰ পৰা কলেজৰ পৰা ছৰী কলেজৰ পৰা গৈছোঁ যাওঁতে আমি আৰু তাত ধুনীয়া কেনে আৰু পিকনিক ছিজন গৈছোঁ গৈ ধুনীয়া কেনে বনাই বনাই মানে মা ছাৰ বাইদেউসকলেই বনাইছে ধৰক তেতিয়া মানে বাইদেউগৰাকী তেনেকুৱাতে ক'লে আমি মানে আগতে স্কুলৰ কলেজত মানে একদম পূৰা উৎপাত কৰি থাকোঁ আৰু এইটো কৰোঁ বাইদেউ সিটো কৰোঁ বাইদেউ ছাৰ এইটো কৰোঁ এনেকৈ বহুত উৎপাত কৰি থাকোঁ তেনেকুৱাতে মানে বাইদেউগৰাকীয়ে ক'লে যে চাইনা তহঁতি এইফালে আহ তহঁতৰ তহঁতি আজি মাংসখিনি বনাচোন ইমান উৎপাত কৰি আছ তহঁতি মাংসখিনি বনা মাংসখিনি আমি মানে কেনেকুৱা বনাও খাই চাম তেতিয়া আমি লগৰখিনি ভাবিলোঁ তেতিয়াতো আমি ইমান খানা চানা নবনাওঁ ন তেতিয়া মানে আমি পাতিলোঁ ঠিক আছে হ'ব দে বাইদেউহঁতে ইমান কৈছে যদি আমি মাংসকে বনাওঁ তেতিয়া মই ক'লোঁ কি ইমান নবনাওঁ মাংসতো বহুত আছে আমিতো সৰু সৰু হৈ আছোঁ ইমানখিনিৰ কাৰণেতো ইমানখিনি মাংস বনাব নোৱাৰিম সেইকাৰণে আমি বোলো ভাগ কৰি লওঁ এইখিনি মাংস আমি বনাওঁ আৰু এইখিনি মাং মাংস ছাৰ বাইদেউহঁতে বনাব তেতিয়া আৰু তেতিয়া আমি এইখিনি বনাব ল'লোঁ আৰু তেতিয়া আৰু ঘৰত বাৰু বনাই খাইছিলোঁ ঘৰৰ পাই তেনেকৈ হোষ্টেলত থাকিতো পঢ়া নাই ঘৰৰ পৰাই বাৰু মাহঁতে শিকায় যে এতিয়াই শিক আৰু শিকিলে পিছততো শিকিবলৈ ছোৱালী আৰু কেতিয়া শিকিবি ছেকেণ্ড ইয়াৰ পালি যেতিয়া তেতিয়া মই জানো আৰু ক'লোঁ আদা নহৰু যি যি দিব লাগে চব দিলো আৰু দি মেলি মই নিমখ দিলোঁ নিমখ দি মেলি ধুনীয়া কেনে বনাই আছোঁ ইজনী লগৰ আহিলে তাই আকৌ মোক সুধিবলৈয়ো পাহৰিলে টেষ্ট কৰি ল'বও পাহৰিলে যে নিমখ দিলোঁনে নাই দিলে নহয় তাই আকৌ এখিনিমান নিমখ তাৰপিছত আৰু গম নাপাওঁ আৰু মানে টেষ্ট কোনো কৰি চোৱা নাই আৰু তাপা ছাৰ বাইদেউসকলেও বনালে তাপা যেতিয়া আৰু মানে ভাতৰ মানে থালত বহিছোঁ আৰু বহোঁতেই আৰু দেখিছে নহয় মানে আমাৰ মাংস আমি মানে একদম চিঞৰ বাখৰ কৰিছোঁ বাইদেউ আমাৰ মাংস খাই চাব দে আমাৰ মাংস আপো আমিয়ে বনোৱা মাংস আপোনালোকে খাব আৰু আপোনালোকে বনোৱা মাংস মানে আমি খাম এনেকৈ আৰু মানে পূৰা হেৰি মানে উৎসাহ এটা হৈ আছে আৰু মানে বাইদেউহঁতে খাব কেনেকুৱ পাব মানে কালাৰটো যিমানে ধুনীয়া হৈছে মানে লাগিছে যে ইমান মানে বহুত ধুনীয়া হ'ব খাবলৈ সেইকাৰণে চবেই মানে আমি চবলৈ আমি একেলগেই চব মানে ষ্টুডেণ্টক মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে হওক আৰু ছাৰ বাইদেউসকলৰ কাৰণেই হওক চবৰ লগতে একেলগে ভাগ কৰিলোঁ আমি যোনখিনি মাংস বনাইছিলোঁ বাইদেউ আৰু ছাৰসকলক দিছোঁ আৰু ছাৰ বাইদেউসকলে যিখিনি বনাইছে মানে আমিও লৈছোঁ মানে তেওঁলোকেও খাব আমিও খাম মানে এনু এনেকুৱা এটা উৎসাহ লাগিছে যে আমি ফাৰ্ষ্ট বনাইছোঁ বাইদেউ আপোনালোকে কৈছিলে ছাৰ বাইদেউহঁত আপোনালোকেও খাই চাব মানে প্ৰথমতে আমি বনোৱাখিনি খাব তাৰপিছত আপোনালোকে বনোৱাখিনি আমি খাম এনেকৈ আৰু বহুত মানে উৎসাহ এটা হৈ আছে আৰু ভাল পাব ভাল পাব যেতিয়াই মানে ভাতৰ গৰাহটো নিছে আৰু ছাৰ বাইদেউসকলে চবে খাই মেলি একদম মনে মনে আছে নহয় আমি আৰু ভাবিছোঁ মানে আমাক ক'ব কি আমিও খাইছোঁ ছাৰ বাইদেউসকলেতো খাবলৈ বহুত ধুনীয়া হৈছে তাৰপিছত হেৰি ছাৰ বাইদেউসকলে খাইছে খাই মুখত গৰাহটো নিছে আৰু নি মেলি আৰু চোবোৱা মেলোৱা নাই আৰু একদম আৰু মানে মুখৰ ভিতৰতে লৈ থৈ দিছে আৰু তেতিয়াই ভাবিছোঁ মানে হেৰি ছাগৈ আমাৰ মাংসখিনি ধুনীয়া হৈছে ছাগৈ দেই এনেকৈ বুলি ভাবিছোঁ বহুত ধুনীয়া হৈছে ছাগৈ সেইকাৰণে ছাগৈ ছাৰ বাইদেউহঁতে ছাগে তহঁতে ইমানে ধুনীয়া বনাইছনে মানে ক'বই পৰা নাই এনেকৈ ভাবিছোঁ মানে অকণমান দেৰি মুখত লৈ থকাৰ পাছত দিলে নহয় গোটেইখিনি মুখত পেলাই গোটেই ছাৰ বাইদেউসকলে তাপা আমি গৈছোঁ আৰু গৈ মানে হেৰি কি হ'ল ছাৰ বাইদেউ ইমান ধুনীয়াকৈ বনাইছোঁ আপোনালোকে এনেকৈ কৰিলে যে তহঁতি খাই চাচোন বোলে গোটেইকিজনীয়ে যেতিয়া অকণমান খাই চাইছোঁ মানে কি ক'ম আৰু ইমানেই নিমখ হ'ল ইমানেই নিমখ হ'ল মানে ছাৰ বাইদেউসকলে তেতিয়াই মানে তহঁতি কি বনালি ইমানে ধুনীয়া বনাইছ নিমখ দি মই কৈছোঁ মইতো নিমখটো একদম জোখত দিছোঁ ইজনীয়ে কৈছে তয়ো নিমখ দিলি নি মই ক'লোঁ অঁ মই নিমখ তাপা তাইক ক'লোঁ তয়ো দিলি নেকি ময়ো দিলোঁ বোলে এখিনিমান তেতিয়া পূৰা অবাক নহয় ইমানখিনি ইমানেই নষ্ট হ'ল ইমানেই নষ্ট হ'ল মানে বাইদেউসকলেতো পেলালে তাৰপিছত আকৌ কি কৰিছো জুঠা নকৰাখিনি আকৌ তাপ দি আকৌ পানী দি চেনিও মানে নিমখটো কমিবলৈ পানীও দি দিলোঁ চেনিও দি দিলোঁ দি দি দি দি দি দি আকৌ উতলাই উতলাই তাপা আকৌ গাখীৰ দি দিলোঁ গাখীৰ নিছিলোঁ চাহ খাবলৈ গাখীৰো দি দি দি দি দি দি তাপা পূৰা আকৌ নাইকিয়া কৰি পেলালোঁ তাৰপিছতহে মানে সেইটো এটা স্মৃতি আৰু মানে কলেজত পঢ়ি থাকোঁতে বাইদেউসকলে মানে ইমান ডাঙৰ মানে ছেকেণ্ড ইয়াৰত পঢ়ি থকা অৱস্থাতো যে তহঁতি এনেকুৱা মাংস খুৱালি আহিও গোটেই মানে আমাৰ মাহঁতক চবকে মানে ক'বলৈ ধৰিছে আৰু যে ইহঁতে এনেকুৱা মাংস খুৱালে ধৰক তেনেকুৱাই মানে সৰু সৰু স্মৃতি কিছুমান আছে আৰু কিছুমান আছে আগতে আমি কলেজলৈ যাওঁ কলেজত ক্লাছ কৰোঁ বুলি মানে আমি মই আমি আছিলোঁ আৰ্টছৰ আছিলোঁ তেতিয়া আমিয়ে মানে আৰ্টছৰ হৈ মানে আমি কলেজৰ পৰা এতিয়া ওলাই আহিব লাগে কলেজত এজন গাৰ্ড থাকে সন্মুখতে আমাক মানে ক্লাছ খতম নোহোৱালৈকে ওলা তহঁতি ক্লাছ কৰ নকৰ খালী খতম নোহোৱালৈকে মানে ওলাই আহিব নিদিয়ে তেতিয়া আমি কি কৰোঁ যে এতিয়া আমিতো ক্লাছ খতম হোৱা নাই আমিতো ওলাই যাওঁ ক্লাছ কৰিবলৈ মন নেযায় তেতিয়া হয় খতম নহয় তেতিয়া আমি আমাৰ মানে ছায়েন্সৰ ভাগ এটা আছিলে ছায়েন্সৰ বিভাগটো আছিলে আমাৰ কলেজৰ বেক ছাইডে কলেজ আমাৰ মেইন কলেজখন ওলাই মেলি মানে ইটো ৰাস্তাইদি সোমাব লাগে তেতিয়া আমি আৰু গাৰ্ডজনক কৈ আহোঁ আৰু তহঁতি ক'ৰ হয় ক'ৰ হয় তহঁতি ছায়েন্সৰ নে আৰ্টছৰ এনেকৈ সোধে আৰু আমি ছায়েন্সৰ হয় আমি ছায়েন্সৰ ক্লাছ ইয়াত এটা আছিলে কৰিলোঁ আৰু ইটো ছায়েন্সৰ ক্লাছ আমি হেৰিত ছায়েন্সৰ ক্লাছ সিটোত মানে সিটো ৰুমত আছে তাত কৰোঁগৈ আমি যেতিয়া ওলাই যাওঁ আমাৰ পিছে পিছে ওলাই যান নহয় তেতিয়া আমাৰ ছাত্ৰী নিবাস এটা আছিলে কলে গাৰ্লছ কলেজৰ সন্মুখতে শিৱসাগৰ একদম বেত এডাল লৈ ল'ব অকণ বয়সস্থ মানুহজন বেত এডাল লৈ ল'ব বেতডাল লৈ একদম গোটেই কমপ্লেক্স চাৰিও দোকান ঘূৰাই ফুৰে আমাক গোটেই মানুহে আমাক ঘূৰি ঘূৰি চায় এই তেনকুৱা স্মৃতিবিলাক কলেজত আছে আৰু তাৰ উপৰিও আমি লগৰ ছোৱালীৰ লগত যাওঁ ঘৰৰ পাও কেতিয়াবা ওলাই যাওঁ ঘৰৰ পৰা কেতিয়াবা কলেজ যাওঁ বুলি ওলাই যাওঁ কলেজ নেপাওঁগৈ এই ধৰক ওল ফাষ্টফুড এখনতে খালোঁ ক'ৰবাত আজি বোলে ৰংঘৰলৈকে যাওঁ ব'ল ক্লাছ থকালৈকে ৰংঘৰলৈকে যাওঁ যাহাই বোলে ক্লাছৰ টাইমটো ক্লাছৰ টাইমটো পাৰ হ'ল আৰু তেতিয়া আহি ঘৰলৈ আহি আৰু ঘৰত আকৌ কিবাকিবি খাই আকৌ মানে গধূলি আৰু ওলাই যাওঁ আৰু আদ্দা মাৰিবলৈ সেই তেনেকৈ তেনেকৈয়ে এতিয়া মানে সেইবোৰকে বহুত মনত মনতো পৰে এইবোৰ ধেমালিবিলাকো মনত পৰে আৰু এনেকুৱাও লাগে যে তেতিয়াও যদি ক্লাছ কৰিলোহেঁতেন তেতিয়াও মানে যদি ভাল এতিয়া বাৰু পাছ কৰিছোঁ আৰু যদি তাতকৈ ভালকৈ পাছ কৰিব পাৰিলোহেঁতেন তেতিয়াই ইয়াত বহুত কিবাকিবি কৰিব পাৰিলোহেঁতেন মিলিবও পাৰিলোহেঁতেন সেই তেনেকুৱা স্মৃতি সৰুকালততো বাৰু বেছিকৈয়ে আছিলে ডাঙৰ হওঁতেও এতিয়া অলপ অলপ আছে স্মৃতিবোৰ সেই তেনেকুৱাই আৰু সেইয়াই আৰু মোৰ এইখিনি কথা কৈ আৰু মন্তব্য সামৰিছোঁ